দাদা এই ট্ৰেফিকটো খুবেই দীঘলীয়া দেখা পাইছোঁ গতিকে আমি ৰাইট চাইডৰ ৰাস্তাটোৰে যাব পৰা অপছ্ন আছে নেকি আৰু পাছলৈ যাবলৈও আমি আমাৰ বহুতখিনি জামত সোমাই আছো গতিকে আমি যদি সোঁহাতে যাব পৰা অপছ্নটো আছে বুলি ভাবে আপুনি এবাৰ চেষ্টা কৰি চাওকচোন নতুবা পাছলৈ ঘূৰি যাবলৈ অপেক্ষা কৰিব হ'লে দেৰি হ'ব কিন্তু হ'লেও মোৰ অফিচ পোৱা আধা ঘণ্টা লেট হৈ যাব গতিকে আপুনি চেষ্টা কৰি চাওক আপুনি আপুনিতো এইটো ৰাস্তাত খুবেই অহা যোৱা কৰি থাকে গতিকে আপোনাৰ মই জনা মতে আপোনাৰ খুবেই চিনাকী হ'ব চাগৈ গতিকে আপুনি কিবা এটা চিন্তা কৰি চাওকচোন